মোৰ মানে সবতকৈ ভাল লগা বা প্ৰিয় কিতাপ বুলি ক'লে সেইখনে হয় আমাৰ যিখন ধৰ্ম পুথি বুলি কোৱা হয় সেই ধৰ্মজ্ঞান থকা যেনে মহাভাৰত মহাভাৰতখন সেইখন হৈছে ধৰ্ম কিতাপ হয় সেই কিতাপখন হৈছে সঁচা ঘটনাৰ ওপৰত আধাৰিত আমাৰ যিবোৰ বাস্তৱ জীৱনত যিবিলাক ঘটনা ঘটি থাকে ককায়েক ভায়েকৰ মাজত ঘৰৰ পৰিয়ালৰ মাজত ঘৈণীয়েকৰ লগত মাইকী মানুহৰ লগত হওঁক বা মতা মানুহৰ লগত হওঁক মানে এটা ফেমিলি এটা মানে পৰিয়ালৰ লগতে যিবোৰ কাহিনী হৈ থাকে এতিয়া সচৰাচৰ বৰ্তমান বাস্তৱ জীৱনত সেই সকলোবোৰ কাহিনীৰ ওপৰত আধাৰিত এই মহাভাৰত কিতাপখন এইটো সঁচা ঘটনাৰ ওপৰতেই নিৰ্ধাৰিত আচলতে মহাভাৰতখন আমি ক'ব গ'লে এখন ইতিহাস হয় ইয়াক বহুত লোকৰ বিশ্বাস এটা সঁচা ঘটনা কাৰণ এই সঁচা ঘটনা হয় যদিও বৰ্তমানো সেই ঘটনাবিলাক এতিয়াও সেইবোৰেই এতিয়া চলি আছে গতিকে সি এটা এইখন কেৱল কিতাপ নহয় সি এটা জীৱ কিতাপ বুলিয়েই ক'ব পাৰি ইয়াক আমি সৰুকৈ ক'ব গ'লে মহাভাৰতৰ প্ৰতিটো ঘটনাই প্ৰতিটো কথাই আমাৰ বাস্তৱ জীৱনৰ লগতে জড়িত হয় আৰু তাৰ প্ৰতিটো মহাভাৰতৰ এনেকুৱা এটা মানে দৃশ্য নাই যিটো দৃশ্যৰ পৰা আমি জ্ঞান অৰ্জন কৰিব নোৱাৰোঁ মহাভাৰত কাব্যখনৰ যিকোনো এটা ঘটনাৰ পৰা আমি আমাৰ জীৱনত হৈ থকা আমি নিজৰ জীৱনত ঘটি যোৱা কথাবোৰ আমি মেনিপুলেট কৰিব পাৰোঁ দৃশ্যবিলাক কেনেকৈ কি কৰিব লাগে তাক আমি ঠিক কৰিব পাৰোঁ প্ৰতিটো ঘটনা আমাৰ লগতে সম্পৰ্কিত হৈ আছে গতিকে মই ভাবোঁ এই কিতাপখন বহুত আকৰ্ষণীয় সকলোৰে বাবে তাৰ বাহিৰেও আৰু তেনেকুৱা বহুতো কিতাপ আছে ধৰ্মৰ লগত জড়িত মোৰ মোৰ ভাল লগা বিশষকৈ ধৰ্মৰ লগত জড়িত কিতাপবিলাকে মই ভাল পাওঁ যিবিলাকে ভগৱানৰ লগত সম্পৰ্কিত হয় চিধাই